মই জীৱিকাৰ বাবে মই ফাষ্ট টাইমে মই এইটো লৈছোঁ যে ফাষ্ট টাইম ল'লোঁ কোম্পানীত যোৱা কোম্পানীত লৈ মানে যিখিনি পইচা পালোঁ মানে সেইখিনি টাইমত ঘৰখন নচলে সেইটো কাৰণে আমি কি কৰিলোঁ মই কি কৰিলোঁ মোৰ ঘৰ যিহেতুকে নচলে মই বেলেগ কামত যাবলৈ সিদ্ধান্ত ল'লোঁ সিদ্ধান্ত লোৱাৰ লগে লগে বেলেগ কাম পোৱা নাই নোপোৱাৰ লগে লগে মই বেলেগ এটা কোম্পানীত মানে তাত কাম কৰি কৰি বেলেগ এটা কোম্পানীত গ'লো অলপ চেলাৰি বেছি দিলে এইটো হ'ল বেলেগ কাম বেলেগ কাম এটাত গুচি গ'লোঁ কিন্তু সেইটো পইচাদিও মোৰ নিমিলে নিমিলে কাৰণে মই আহিলোঁ কাৰ্পেণ্টাৰৰ কাম কৰিবৰ কাৰণে কাৰ্পেণ্টাৰৰ কাম কৰিলোঁ কাৰ্পেণ্টাৰ কাম কৰোঁতে মোৰ দুই তিনি বছৰ গুচি গ'ল যেতিয়া দুই তিনি বছৰ গুচি গ'ল মই লাহে লাহে শিকিলোঁ শিকাৰ পিছত মই কাৰ্পেণ্টাৰৰ কামতো মানে কি মই হাজিৰাটোহে পাওঁ লাষ্টত মানে কি মই কৰিলোঁ কি অলপ ঠিকাদাৰি কৰোঁ ঠিকাদাৰি কৰিলোঁ ঠিকাদাৰি কৰি কিনে মই অলপমান ঠিকাদাৰি কৰি মোৰ অলপ লাভ হ'ল লাভ হৈ চলালোঁ আৰু ঠিকাদাৰি কৰিলেও অলপ ক'ৰবাত ক'ৰবাত ক'ৰবাত অলপ মাৰা যায় পইচা যেতিয়া পইচা মাৰা যায় মাৰা যোৱাৰ লগে লগে মোৰ মানে এই অসুবিধা হৈ যায় ঘৰত কাৰণ ঘৰত মোৰ অলপ প্ৰব্লেম আছে ফাইনেঞ্চিয়েলি সেইটো কাৰণ অলপ অসুবিধা হৈ যায় যিহেতুকে অসুবিধা হৈ যায় কাৰণ মই সেইটো কামতো এতিয়া মই নোৱাৰোঁ কাৰণ কেতিয়াবা যি যিজন ঘৰত যিজন মানুহৰ ঘৰত কাৰ্পেণ্টাৰৰ কাম কৰোঁ তেতিয়া দিব নোৱাৰে নোৱাৰাৰ লগে লগে মোৰ যিহেতুকে অসুবিধা হৈ যায় মই তাৰ পিছত আৰু মোৰ লৈ এইটো কামটো মোৰ নহ'ব কাৰণ অসুবিধা হৈ গ'লে আমাৰ ঘৰত মানে কি বন্ধন চন্ধনবিলাক থাকে এওঁৰ সপ্তাহত থাকেই মান্থলি থাকে সেনেকুৱা থাকে এতিয়া আমি দেইলি পইচা পালেও ভাল হয় মানে বস্তুখিনি পালে মানে কি আমি দিব পাৰোঁ তাৰ পিছত মই ভাবিলোঁ কি এইটো বাদ কামটো বাদ দি দিলোঁ বাদ দি কিনে আাকৌ মই কৰিলোঁ কি আকৌ কোম্পানীত গ'লোঁ কোম্পানীত যাই কিনে মই আকৌ কামটো কৰিব বিচৰাৰ লগে লগে কোম্পানীৰ কামটোতো আকৌ তেনেকুৱাই চে'ম একেই হৈ যায় মানে কি এনেকুৱা হৈছে দুদিন কাম কৰি এদিন বহিব লাগে দুদিন কাম কৰি এদিন বহিব লাহে সেনেকুৱা কৰিলে আকৌ সিদিনাতো মইটো কামটো নাপাওঁ নহয় তেতিয়া আৰু মই বিচাৰিব লাগে আৰু বিচাৰিলেও কাম সেনেকৈ সেনেকৈ দি বিচাৰি বিচাৰি বিচাৰি বিচাৰি মই বোলো ভাবিলোঁ নিজে যিখিনি মোৰ অলপমান মানে কি বেলেগৰ পৰা ধাৰ কৰিও আৰু মোৰ নিজৰো অলপমান জমা যিখিনি আছিলে ধাৰ থাকাৰ পিছতো যিখিনি জমা আছিলে বন্ধনৰ পৰা লোৱা সেই জমাখিনিৰ পৰা মই কি কৰিলোঁ মই পানী আৰু ঠাণ্ডাটোৰ বেপাৰ কৰিলোঁ মই অলপ পানী আৰু ঠাণ্ডাটো মই কি ছাপ্লাই দিওঁ গাড়ীখন কণ্ট্ৰেক্টত লৈ ল'লোঁ আৰু লগৰজনৰ লগত পাৰ্টনাৰছিপ কৰিলোঁ কাৰণ অকলে নোৱাৰোঁ পইচা নাই নোহোৱাৰ লগে লগে এতিয়া মোৰ বাইদেউকো বিয়া দিব লাগে দিয়াৰ লগে লগে মোক পইচা অলপ মোৰ মোক জমাত লাগিব হাতত লাগিব পইচা পইচা নহ'লে মই বাইদেউক কেনেকৈ কৰি বিয়া দিম তাৰ পিছত মই ভাবিলোঁ কি মই লোকে এনেকৈ হ'লেও অলপমান কামটো কৰোঁ তাৰ পাছত ফাষ্ট টাইম আৰু পইচাটো তাৰ পিছততো ফাষ্ট টাইম যেতিয়া কৰিলোঁ কৰোঁতে এইটো মোৰ কামটো নকৰোঁ নকৰোঁ লাগিছিলে মানে লোকচানতে আহি গ'ল কাৰণ ফাষ্ট টাইম মাৰ্কেটটো বনাব লাগে সেইটো মই বাৰু জানোঁ আৰু মই কেন্দ্ৰত মাৰ্কেটিঙৰ কাম কৰিছিলোঁ ফাষ্ট টাইম লোকচানেই হৈছিলে তাৰ পিছত আকৌ মই কি কৰিলোঁ মই এই ঠাণ্ডাৰ বিজনেছটো মই অলপ বেছিকৈ লাহে লাহে কৰি মই যিখিনি আছে কনটেকত লোৱা গাড়ী মানে কনটেকত গাড়ীখনত পইচাটো মানে মান্থলি কৰি দিলোঁ দেইলি দিয়া কনটেক আছিলে তাত মান্থলি কৰি দিলোঁ মান্থলি কৰি দিলে মানে আমাৰ পইচাটো মানে কি দেইলি যিটো পইচা দিব লাগে সেইটো বাচি গ'ল আমাৰ বাচি যোৱাৰ লগে লগে আমি কি কৰিলোঁ সেই পইচাটোৰ আমি বস্তু উঠালোঁ বস্তু উঠাই কিনে আমি বোলে নহয় দেইলি হ'লেও কি হ'ব তেল অলপ বেছিকৈ যাব আমি মানে বস্তুখিনি আমি গোটেইখিনি ছেল কৰিব আমি টাৰ্গেত এটা ল'লোঁ মানে ইমানখিনি টকাৰ আজি বিক্ৰী কৰিবই লাগিব সেনেকুৱা এটা টাৰ্গেত ল'লোঁ লোৱাৰ লগে লগে আমি যেতিয়া টাৰ্গেতটো ল'লোঁ লোৱাৰ লগে লগে আমাৰ এনেকুৱা হ'ল মানে কি আমাৰ যিটো আমাৰ আমি টাৰ্গেত লৈছিলোঁ সেইটোৰ পৰা আমি ছাক্সেছফুল হৈছোঁ কাৰণ কি আমি যি টাৰ্গেত লোৱাৰ টাৰ্গেতৰ পৰা আমি এতিয়া পিছুৱাই অহা নাই আগুৱাই গৈছোঁ কাৰণ আমাৰ ছেভিংছ হৈছে এতিয়া মানে অলপ জমা ৰৈ যায় এতিয়া জমা ৰৈয়ে আছে আমাৰ মানে কি আমি ফাষ্ট টাইম বিকিছিলোঁ আমি সাত হেজাৰ আঠ হেজাৰ কেতিয়াবা ন হেজাৰ সেনেকৈ বিকিছিলোঁ এতিয়া আমি পঁচিছ হেজাৰ ত্ৰিছ হেজাৰ এতিয়া পঁইত্ৰিছ হেজাৰ আমি টাৰ্গেত ঘৰৰ পৰা লৈ যাওঁ আজি যেতিয়া ওলাইছোঁ ৰাতিপুৱা ওলালে টাৰ্গেতটো লওঁ বোলে আজি ত্ৰিছ হেজাৰ টকা আামি বিক্ৰী কৰিমেই টাৰ্গেত ফিল আপ নোহোৱালৈকে আমি নাহোঁ নহালৈকে যেতিয়া আমি সেখানি সেই কৰোঁ বিক্ৰী কৰি দিলোঁ আৰু এতিয়া বৰ্তমান মার্কেটত ফাষ্ট টাইমহে লোকচান হৈছিলে এতিয়া মানে কি দোকানবিলাকে নিজে ফোন কৰে নিজে ফোন কৰি কিনে এতিয়া কামবিলাক সেই হৈছে এতিয়া আমাৰ দেইলি মানে কি আমাৰ ধৰক গাড়ীখনৰ নামত আমি এক হেজাৰ টকাই ধৰিলোঁ আৰু আমাৰ দুইজন মানুহৰ নামত এক হেজাৰ টকা ধৰিলোঁ পাঁচশ পাঁচশ এক হেজাৰ টকা ধৰিলোঁ আৰু আমাৰ তেতিয়া আমাৰ খোৱাৰ নামত আমি পাঁচশ টকা ধৰিলোঁ আমাৰ মোটামুটি সাত হেজাৰ টকা এটা আমাৰ প্ৰফিত হৈ যায় হোৱাৰ লগে লগে আমি সাত হাজাৰ টকাৰ প্ৰফিট হোৱাৰ লগে লগে আমি আমাৰ নামত পঁচিছশ টকা গ'লে চাৰে তিনি হাজাৰ টকা আমাৰ এনেই জমা হৈ আছে সেইটো পইচা সেনেকৈ জমা হৈ যোৱাৰ লগে লগে আমি মই কোম্পানীত কাম কৰি কিনে মই তিনিশ টকাহে পাইছিলোঁ এতিয়া বৰ্তমান চাৰে তিনি হাজাৰ টকা তিনি হাজাৰ টকাই ধৰিলোঁ পোন্ধৰশ পোন্ধৰশ পাই আছোঁ দেইলি পোন্ধৰশকৈ আমাৰ দুজনৰ জমা হৈ আছে দেইলি পোন্ধৰশ জমা হোৱাৰ লগে লগে মোৰ যিটো প্ৰব্লেম হয় কেতিয়াবা প্ৰেব্লেমটো যেতিয়া হ'ব প্ৰব্লেমটো হ'লে সেই বস্তুটো মানে কি এতিয়া মোৰ মানে সেই বস্তুটো অহা নাই এতিয়ালৈকে কাৰণ মই দেইলি পইচা দেইলি পাই আছো ন সেইটো বাধাৰ সন্মুখীন হোৱা নাই কাৰণ কেতিয়াবা দৰকাৰ হ'লে কামত নগ'লেও কথা নাই কিন্তু সেইদিনা মোৰ সেইটো পইচাটো মাৰা যাব বাৰু কিন্তু সেইটোও নহয় মানে কি এতিয়া মানে কি যেতিয়া দেইলি পইচা দেইলি পইচা পাই আছো দেইলি পইচা পোৱাৰ লগে লগে নিজৰ ঘৰতে আছে পইচাটো বা যি হওক বা বন্ধন হওক বা কিবা হওক যিখিনি পইচা লোৱা আছে সেইখিনিৰ ধাৰটো মোৰ বাইদেউ মাৰিব পাৰি আছে সেইটো কাৰণে বাইদেৱে যিহেতুকে বাইদেউ সেই বস্তুখিনি মাৰি আছে কাৰণ মই বাইদেউক অসুবিধা দিয়া নাই মোৰ ঘৰৰ মানুহক মই যদি কাম কৰি কেনে ঘৰৰ মানুহক একো অশান্তি নিদি কিনে মই থাকিব যদি পাৰোঁ তেতিয়াহ'লে তাৰ বাহিৰে মোক বেলেগ একো নালাগে কাৰণ মই সেইটো কাৰণত মই সিদ্ধান্ত লৈছিলোঁ যে মোৰ ঘৰৰ মানুহ অশান্তি পাব নালাগে সেইটো কাৰণে মই মই এইখিনি সিদ্ধান্ত লৈছিলোঁ কাৰণ কেনেকৈ মই বেছি পইচা ইনকাম কৰিব পাৰোঁ কাৰণ ঘৰৰ মানুহকেইটা সুখত থাকিলে মোৰ সুখ আহি মই এই বেপাৰৰ পৰা মই কষ্ট কৰি আহিছোঁ মোক দেখা নাই ঘৰৰ মানুহে কি কষ্ট কৰিছে মই সেইটো দেখা নাই কিন্তু মই যে বেপাৰৰ পৰা আহি কিনে পইচাকেইটা হাতত দি বা এনেও যেতিয়া মোক ঘৰৰ মানুহকেইটাই যেতিয়া কোনো বিপদত নপৰে আহি কিনে যদি কয় বোলে কি এনেকুৱা এনেকুৱা বোলে পইচা লাগিছিল ক'বাত কিবা লাগিছিল এনেকুৱা ক'লে মোৰ টেনচনটো বাঢ়ি যায় কাৰণ আৰু কোম্পানীত কাম কৰিলে মান্থলি ছেলাৰি হয় এইটোৰ মই সদাইৰ পইচা সদায় পাই আছোঁ সেইটো কাৰণত মই এইটো কামত মই মানে বেছি এটা ইনষ্টাৰেটেদ হয় সেইটো কাৰণত মই এইটো কামত বেছি হেৰি কৰিছোঁ মানে বেছিকৈ লাগিছোঁ আৰু মানে এইটো কাম কৰিম বুলি ভাবিছোঁ ইয়াৰ পিছত যদি আৰু ডেভলপ কৰিব পাৰোঁ মই ভাবিছিলোঁ এটা দোকানত মানে হ'লছেলাৰ এটা খুলিলোঁ খুলি কিনে মই তাত কাম কৰিম বুলি ভাবিছোঁ যদি তাত যদি কৰিব পাৰোঁ যদি তেওঁ তেওঁ হ'লছেলাৰটো কৰিব পাৰোঁ ইয়াতে যদি মোৰ ঘৰৰ সন্মুখতে যদি হ'লছেলাৰটো হৈ যায় নহয় মোৰ ঘৰত যদি কিবা প্ৰব্লেম হয় তেতিয়াও মোৰ মানে একো বিশেষ নহয় মানে ঘৰতে থাকিব পাৰিম ঘৰত যদি কিবা প্ৰব্লেম হ'লেও মই যাব পাৰিম কাৰণ মই সেইটো ভাবিছোঁ এতিয়া সেনেকৈ আৰু অলপ আগবাঢ়িব যাব যাবৰ কাৰণে ইচ্ছা আছে যিমানখিনি পাৰোঁ পইচা দি বৰ্তমান পইচা দি পৰা নাই সেইটো কাৰণ পইচা যেতিয়া মানে পাৰিম আৰু এতিয়া এইখিনি যিমানখিনি প্ৰব্লেম আছে সেইখিনি মানে সমাধা কৰি লওঁ তাৰ পিছত আৰু মানে আগৰফালে যাবৰ কাৰণে চেষ্টা কৰিম সেইখিনিয়েই আৰু ক'বলগা